ৰন্ধনক আজিকালি বহুতেই পেচা বা নিচা হিচাপে লৈছে হয় ভাৰতৰ বিখ্যাত ৰান্ধনীসকলৰ সৰহভাগেই পুৰুষ এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে ৰন্ধাৰ ক্ষেত্ৰত পুৰুষ মহিলা বুলি কোনো কথা নাথাকে ৰন্ধন প্ৰণালীটো হৈছে এ এটা কলা কিছুমান মহিলা আছে ৰান্ধি বেয়া পায় তেওঁলোকে কিন্তু খাই ভাল পায় ৰান্ধি বেয়া পায় কিন্তু বহুত তেনেকুৱা পুৰুষ আছে তেওঁলোকে ৰান্ধি ভাল পায় ৰন্ধনকে তেওঁলোকে পেছা হিচাপে লৈছে গতিকে এই ক্ষেত্ৰত পুৰুষ মহিলা বুলি কোনো কথা নাই ৰান্ধিব লাগে যদি যিটো কাম ভাল পায় তেওঁলোকে যেনে কিছুমানে আৰ্ট কৰি ভাল পায় কিছুমানে ডান্স কৰি ভাল পায় চিলাই কৰি ভাল পায় তেনেধৰণে বিভিন্ন ধৰণে মানুহবিলাকে যেয়ে যি ভাল পায় কাম কৰে কিন্তু কিছুমান পুৰুষ আছে তেওঁলোকে ৰান্ধি ভাল পায় গতিকে ভাৰতৰ প্ৰায়ভাগ ৰান্ধনি দেখা যায় পুৰুষ এই ক্ষেত্ৰত পুৰুষ মহিলা ৰন্ধাৰ ক্ষেত্ৰত কোনো কথা নাথাকে ভালপোৱা কামটো কৰিব লাগে